বিশেষকৈ ক'বলৈ গ'লে মই গ্ৰীষ্ম ঋতুত ফুৰি মানে বেছি ভালপাওঁ কাৰণ গ্ৰীষ্ম ঋতুত অকণমান ঠাণ্ডা হয় তো গৰমত মানে অকণমান যাবলৈ অসুবিধা হয় গৰম দিনততো ফুৰিবলৈ প্ৰায় মানুহ ইমান নাযায়েই ঠাণ্ডা দিনতে বেছি যায় ঠাণ্ডা দিনত গৈয়ে ভাল লাগে বহুত ইঞ্জয় কৰিছিলোঁ আমি ফুৰিবলৈ গৈ আমি আমাৰ মা দেউতা বা আৰু মই আৰু পেহীৰ বা আৰু পেহীৰ বাৰ লগৰ বা এজনী গৈছিলোঁ আমি মানে ট্ৰেইনত গৈছিলোঁ ট্ৰেইনত গৈছিলোঁ আমি শ্বিলঙলৈ গৈছিলোঁ শ্বিলং গৈ তাত দেখিলোঁ ইমান ধুনীয়া লাগিছে একদম মানে শ্বিলংখন এনেও ধুনীয়াই তো বহুত মানুহ শ্বিলঙলৈ ফুৰিবলৈ হয়ে আমিও গৈছোঁ গ্ৰীষ্মকালত তো দেখিছোঁ মানুহবোৰে বহুত মানে ফূৰ্তি কৰিছে আমিও গৈছোঁ আমি বহুত ফূৰ্তি কৰিছোঁ আমি শ্বিলঙত প্ৰায় এসপ্তাহ থাকিছোঁ এসপ্তাহ আমি গোটেই ফুৰিছোঁ বহুত ইঞ্জয় কৰিছোঁ আমি আমি বহুত মানে নেদেখা বস্তু দেখিলোঁ নজনা কথাও জানিলোঁ মানে নোখোৱা বস্তুও কিছুমান শ্বিলঙত খাই পাইছোঁ ত' শ্বিলঙত মানে এনেকুৱা এটা মানে কৈছোঁ বহুত ভাল মানে বহুত ভাল ঠাই মানে ঠাণ্ডা দিনত যাবলৈ বহুত মানে বহুত ভাল মানে ঠাণ্ডাত মানে বৰফ মানে বৰফ পৰি থাকে তো ঠাণ্ডা দিনত জেকেট বা কিবা কম্বল সেইবোৰ মানে থাকিবই লাগিব লগত তো শ্বিলঙতো ঠাণ্ডাই হয় গৰমত বা ইমান নহয় ঠাণ্ডা দিনত কিন্তু বহুত ঠাণ্ডা পৰে আমি আমি সেই তেতিয়া যাওঁতে আমি বহুত ভাল লাগিছিলে বহুত ইঞ্জয় কৰিছিলোঁ আৰু বহুত মানুহ আহিছিলে আৰু আমি আকৌ যাম শ্বিলঙলৈ আমি মানে প্ৰত্যেক বছৰেই মানে ঠাণ্ডা দিন আহিলে আমি শ্বিলং যাওঁৱেই মই শ্বিলঙত হোৱা ঘটনা ইমান ভাল ইমান ধুনীয়া পৰিৱেশটো দেখি মোৰ মানে মই তাতে থাকি আহোঁ থাকি আহোঁ লাগিছিলে মানে মই মানে মানে সেইটোৱে মোৰ মানে মনলৈ আহি থাকে বহুত ভাল লাগিছিলে মানে মোৰ আৰু মোৰ মানে আৰু এবাৰ আমি আকৌ যাম গ্ৰীষ্ম কালত আৰু অঁ মোৰ মায়েও কৈছে এই বোলে বহুত ভাল ঠাই বোলে আমিও বোলে তালৈ আকৌ যাম বোলে সেনেকৈ কৈছে মাহঁতে অঁ কৈছোঁ মই অঁ ওলাবা বোলো আৰু আমাৰ অসমৰপৰা প্ৰায় বহুত মানুহে যায় শ্বিলং ফুৰিবলৈ আমি উজনি অসমৰ গোলাঘাটৰপৰা গৈছিলোঁ শ্বিলঙত ফুৰিবলৈ আৰু বহুত মানুহ লগ পালোঁ আমাৰ এইফালৰ তেওঁলোকো তালৈ গৈছে ফুৰিবৰ কাৰণে বহুত ভাল লাগিছিলে হ'লে ফুৰি ট্ৰেইনত ট্ৰেইন জাৰ্ণিটো কৰি বহুত ভাল লাগে শ্বিলঙলৈ ট্ৰেইনতে আমি গৈছোঁ আমি চববাৰে ট্ৰেইনতে যাওঁ আৰু অহাবাৰো আহিলে ট্ৰেইনতে যাম চাগৈ

আৰু

বাহঁতেও বহুত ভাল পালে আমি লৈ যোৱাৰ কাৰণে বাহঁতে কৈছে আমি বোলে আকৌ যাম আকৌ তো ভাল লাগে আৰু এনেকৈ চবৰে লগত যদি এনেকৈ দিনবোৰ কটাব পাৰোঁ এনেকৈ ক'ৰবাত ফুৰি এতিয়াই ফুৰি লৈছোঁ আৰু ফুৰি মই বহুত ভালপাওঁ ঠাণ্ডা দিনত কিন্তু ফুৰি শ্বিলং বুলি আৰু বেলেগ ঠাইলৈও বহুত বহুত বহুত মানুহ যায় এই আৰু বেলেগ ঠাইলৈও আগলৈ যাম বাৰু অকণমান যাবলৈ অসুবিধাও হয় দূৰলৈ এনেকৈ ঘৰৰ মানুহ গ'লেহে লগত যাবলৈ ভাল মানে আজিকালি ঘটনাহে যিবোৰ হৈছে এনেকৈ অকলে যাবলৈ হ'লে ভয়েই লাগে আৰু ঘৰৰপৰাও নিদিয়ে অকলে যাবলৈ সেইকাৰণে মানে মাহঁত মানে লগত থাকিলে আৰু ভাল লাগে মানালী কেদাৰনাথ এই সেইবোৰ জেগালৈ আমাৰ অসমৰ মানুহ বহুত গৈ থাকে ভাবিছোঁ মোৰো সপোন আছে মোৰ তালৈ যোৱাৰ ময়ো যাম বুলি ভাবিছোঁ তালৈ চাই লওঁ কি হয় যাব পাৰোঁনে নোৱাৰোঁ গ'লে মানে নিশ্চয় যাবলৈ মন যায়েই আৰু তালৈ পাতি থৈছোঁ আৰু ঘৰত যাম বুলি বাকী মাহঁতে আৰু অনুমতি দিয়ে নে নিদিয়ে যাবলৈ আৰু মই বাৰু অকলে নাযাওঁৱেই মাহঁতক কমেই লগত যাবলৈ আৰু লগৰ কেইজনীমানো ওলাইছে যাম বুলি কৈছে এতিয়া বাৰু কৈছে পাছত বাৰু যায় নে নাযায় সিহঁতৰো ঘৰৰ মানুহে বা দিয়ে নে নিদিয়ে ভাল লাগে আৰু মন যায় কেদাৰনাথ ভগৱানৰ ওচৰলৈ যাবলৈ বহুত দূৰৰ দূৰ মানুহ বাইক ৰাইড কৰিয়ে যায় আমাৰ অসমৰপৰাই গৈছে বহুত মানুহ এতিয়া ডিম্পু বৰুৱা গৈ আছে ৰাইড কৰিবলৈ কেদাৰনাথ গৈ আছে তেওঁলোকে কালি পালেগৈয়ে কেদাৰনাথ ভ্লগ দিয়ে তেওঁলোকৰ ভ্লগবোৰ চাওঁ আৰু ভাল লাগে আৰু